মোৰ পিতৃ মাতৃৰ যদি কথা কওঁ মা আমাৰ মা হাই ছেকেনদ্ৰি পাছ হয় আৰু আ দেউতা বি এ পাছ হয় আগৰ দিনৰ তুলনাত যদি তেওঁলোকে অধিকখিনিয়ে মানে ভালেখিনিয়ে সুবিধা পাইছে আগৰ দিনৰ মানুহৰ তেনেকুৱাতো ইমানখিনি সুবিধা পোৱাই নাছিলে কাৰণ মাক দেউতাকেও ধৰক ল'ৰাটো বা ছোৱালীজনী খেতি বাতিত লগাটোত বা ঘৰৰ কাম বনত লগাটোত বেছি গুৰুত্ব দিছিল কাৰণ মাক দেউতাকো ইমান শিক্ষিত নাছিলে কিন্তু আমাৰ মা দেউতাৰ ক্ষেত্ৰত সেইখিনি অলপ বিপৰীত বুলি ক'ম কিয়নো তেওঁলোকে আগৰ দিনৰ মানুহ হৈয়ে ইমানখিনি সুবিধা পাইছিল পঢ়িবৰ কাৰণে ইমানখিনি উচ্চ শিক্ষা বুলিয়ে ক'ব লাগিব লৈছে সুবিধাকণ পাই পেলাই আৰু এতিয়া নিজে নিজৰ নিজৰ কৰ্মত ব্যস্ত ককা আইতাৰ যদি কথা কওঁ ককা আইতাৰ ইমানখিনি পঢ়া শুনা নাছিলে তেওঁলোকে খেতি বাতি কৰিয়ে জীৱন নিৰ্বাহ কৰিছিল হ'ব পাৰে তেওঁলোকৰ মাক দেউতাকে পঢ়া শুনালৈ ইমান এটা গুৰুত্ব প্ৰদান কৰা নাছিল